আজিকালিৰ প্ৰজন্মক খেলা ধূলাৰ প্ৰতি আগ্ৰহিত কৰাতো আমাৰ বাবে দায়িত্ব কাৰণ আজিকালি যুগত ইণ্টাৰনেটৰ প্ৰভাৱে ল'ৰা ছোৱালীবিলাকক বহুত বেয়া কৰি পেলাইছে ইণ্টাৰনেটৰ ভাল দিশো আছে আৰু বেয়া দিশো আছে আমি ভালটো বাচি ল'ব লাগে কিন্তু আমি খেলা ধূলা সেই বুলিতো আমি মোবাইলত ইণ্টাৰনেটত গেম খেলি নিজৰ টাইমখিনি শেষ কৰিব নালাগে খেলা সময়ত খেলা ধূলাৰ সময়ত খেলা খেলিব লাগে আৰু পঢ়াৰ সময়ত পঢ়িব লাগে আৰু মোবাইল চোৱাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ সময়ত কৰিব লাগে আজিকালিৰ প্ৰজন্মই ল'ৰা ছোৱালী হওক আৰু আমাৰ ডাঙৰ ল'ৰা হওক ছোৱালী হওক তেওঁলোকে ইণ্টাৰনেটত বহু বেয়াকৈ সোমাই গৈছে ফলত খেলা ধূলাৰ প্ৰতি তেওঁলোকৰ ইচ্ছা নোহোৱা হৈ গৈছে সেই ইচ্ছাটো পুনৰ আমি আনিব লাগিব ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰ আমি শিকাব লাগিব জানিব লাগিব কিয়নো খেলা ধূলা এটি ল'ৰা ছোৱালীৰ বাবে বহুত প্ৰয়োজনীয় খেলা ধূলা নকৰিলে আমাৰ দেহৰ দেহটো আমাৰ সুস্থ হৈ নাথাকে কিয়নো খেলা ধূলা খেলিলে আমাৰ দেহটো সুস্থ হৈ থাকে খেলা ধূলা কৰিব লাগিব দিনত গধূলি হওক ৰাতিপুৱা হওক আমি যিকোনো খেল খেলিব লাগিব খেলা ধূলাৰ প্ৰতি ল'ৰা ছোৱালী ল'ৰা ছোৱালীবিলাকক আগ্ৰহিত কৰাতো আমাৰ বাবে দায়িত্ব আৰু সেই দায়িত্ব আমি নিশ্চয় পালন কৰিম কাৰণ কিয়নো ল'ৰা ছোৱালীবিলাকে সেই দায়িত্ব পালন নকৰিলে তেওঁলোকৰ শৰীৰ বহুত শৰীৰত বহুত ধৰণৰ বেমাৰে দেখা দিব পাৰে সেইবাবে আমি আগন্তুক প্ৰজন্মক আমি খেলা ধূলাৰ প্ৰতি আকৰ্ষিত কৰাতো আমাৰ দায়িত্ব